ক'ভিড নাইণ্টিন মহামাৰী সময়ত আমাৰ অঞ্চলটোৰ পৰিস্থিতি বহুত ভয়ানক আছিল সকলো নিজৰ ঘৰে ঘৰে আছিল কাৰণ ইজনে সিজনৰ ঘৰত যাব নোৱাৰিছিল সেইকাৰণে সকলোৱে নিজৰ ঘৰতে আছিল ক'ভিড নাইণ্টিনৰ সময়ত আমাৰ অঞ্চলটোৰ বহুত মানুহো মৰিছিল আৰু কিছুমান মানুহ খাবও নেপাইছিল কাৰণ মানুহবোৰ বাহিৰত কাম কৰিবলৈ যায় সেই সময়তটো সকলো বন্ধ আছিলে সেইকাৰণে ঘৰতে সোমাই থাকিবলগীয়া হৈছিলে খোৱাৰো অভাৱ হৈছিলে তেনেকৈও মানুহ মৰিছিলে আৰু বেমাৰতো বহুত মানুহ মৰিছে আমাৰ পৰিয়ালটো আমি সদায় চাফচিকুণতা কৰি ৰাখোঁ সদায় চাবোনেৰে হাত ধুৱাওঁ ল'ৰা ছোৱালী হওক ডাঙৰ হওক তাৰপৰা চেনিটাইজাৰ ব্যৱহাৰ কৰোঁ বা মাস্ক ব্যৱহাৰ কৰোঁ আৰু সদায় খোৱা বোৱা ক্ষেত্ৰতো সদায় গৰম পানীয়ে ব্যৱহাৰ কৰিছিলোঁ আমি সেই সময়ত সেই সময়ত আমাৰো বহুত কষ্ট হৈছিল পৰিয়ালটোৰ কাৰণ সেই সময়ত বাহিৰলৈ কাম কৰিব যাব নোৱাৰা হৈছিল ঘৰতে সোমাই থাকিবলগীয়া হৈছিল সেইকাৰণে চলিবলৈও বহুত কষ্ট হৈছিলে ঘৰখন এসাঁজ খাই এসাঁজ নোখোৱাকৈও থাকিবলগীয়া হৈছিল কেতিয়াবা তাৰমানে ভয়তে ঘৰ